পাঁচবিধ আমাৰ অসমীয়া খাদ্য় হৈছে কোমল চাউল বৰা চাউলৰ জলপান বৰা চাউলৰ চেৱাত দিয়া জলপান ভাপত দিয়া পিঠা জহা চাউল